হেল্ল' কি কৰিছা বিজি আছা নেকি মই তোমাৰপৰা কথা কেইটামান জানিব বিচাৰিছোঁ অঁ তুমি চাগে ইতিমধ্যে মোৰ খবৰটো পাইছাই অঁ মানে মই মোৰ আগৰ পৰিচয়টোলৈ ঘূৰি যাব বিচাৰোঁ এই বিষয়ে তুমি সবিশেষ জানা নেকি অঁ মোৰ এই বিষয়ত একেবাৰে জ্ঞান নাই জানা তুমি জানা যদি মোক বুজাই দিব পাৰিবানে মই মোৰ আগৰ উপাধিটো আকৌ ল'ব বিচাৰিছোঁ এই বিষয়ে আবেদন কৰিবলৈ হ'লে ক'ত কি কি কৰিব লাগিব আৰু কি কি নথি পত্ৰ লাগিব সেই সম্পৰ্কে মোক ভালদৰে বুজাই কোৱাচোন তোমাৰ ভাল চিনাকি উকিল আছে নেকি আছে যদি তেওঁক মোৰ এই বিষয়টো সম্পৰ্কে সুধি চাবাচোন যদি তুমি বেয়া পোৱা তেওঁক মোৰ লগত চিনাকি কৰাই দিবা নহ'লে মোক তেখেতৰ ফোন নাম্বাৰটো দিবা মই তেতিয়া সকলো কথা তেওঁকে সুধি ল'ব পাৰিম তুমি যদি এইখিনি সহায় কৰা মই বহুতখিনি উপকৃত হ'ম জানানে ঠিক আছে হ'ব দিয়া মোক সোনকালে জনাবচোন দেই